মই এটা মোবাইল লৈছিলোঁ আচুছ মোবাইলটো তাৰ মানে কি হয় চাৰ্জ দিলে চাৰ্জ নলয় তাৰ পিছত ফ'টো বেয়া হয় ফ'টো মাৰিব নোৱাৰোঁ আৰু যিমানে চাৰ্জ দিওঁ মানে সদায় দি থাকিলেও চাৰ্জটো নলয় গতিকে মই সেই মোবাইলটো আচুছ কোম্পানীৰ আছিলে সেইটো মই ভাল নেপালোঁ তাৰ পিছত মই আৰু এযোৰ মেখেলা চাদৰ লৈছিলোঁ সেই মেখেলা চাদৰ যোৰৰো কি হৈছে ফুলবিলাক যিবিলাক ফুল থাকে সেই ফুলবিলাক উঠি উঠি গৈছে আৰু মই পিন্ধি পেলাই ভাল পোৱা নাই গতিকে এনেকুৱা ধৰণৰ বস্তুৰ পৰা লাভৱান হ'ব পৰা নাই